মই এখন বেডশ্ৱীট লৈছিলোঁ বেডশ্ৱীটখন ব্য়ৱহাৰ কৰাৰ আগত এবাৰ ধুই লওঁ বুলি মই বেডশ্ৱীটখন চাৰ্ফত দি তিয়াই থ'লোঁ তাৰপাছত চাওঁ ধোৱাৰ পিছত চাওঁ যে বেডশ্ৱীটখনৰ ৰং গৈ শেষ আৰু যিবোৰ ফুল আছিলে বেডশ্ৱীটখনত যিবোৰ ফুল কৰা আছিলে সেইবোৰৰ কোনো অস্তিত্বই নাই মানে কি ফুলেই নে কি ধৰিবই নোৱাৰি একো